মোৰ পৰিয়ালত সাধাৰণতে বেমাৰ হ'লে মই বনোৱা কিছুমান খাদ্য এনেধৰণৰ যেতিয়া আমাৰ পৰিয়ালৰ কাৰোবাৰ পানীলগা জ্বৰ বা ইত্যাদি ধৰণৰ সমস্যা হয় তেতিয়া তেওঁক আমি গৰম ভাত আৰু নিমখ তেলেৰে প্ৰস্তুত কৰা খাদ্য খাবলৈ দিওঁ ইয়াৰোপৰি যদি গেছ বা এছিদিটি নাইবা অন্য ধৰণৰ সমস্যা বা পেটৰ অসুখৰ সমস্যা হয় তেন্তে আমি তেওঁক বইল ভাত খাবলৈ দিওঁ লগতে আমি টেঙাত থোৱা নেমু খাবলৈ দিওঁ সেই খাদ্য মই প্ৰস্তুত কৰোঁ লগতে যদিহে তেওঁ দুৰ্বল হয় বা নিজকে দুৰ্বল বুলি অনুভৱ কৰে তেতিয়া তেওঁক আমি আমিষ যুক্ত খাদ্য দিওঁ আৰু চকুৰ যদিহে অসুখ হয় তেন্তে আমি তেওঁক সৰু মাছৰ খাদ্য বিশেষকৈ মই বনাই আমাৰ পৰিয়ালৰ সকলোকে দিওঁ